হাঁহ কুকুৰা মৰা বিভিন্ন পদ্ধতি আছে আমাৰ যেনেকৈ আমাৰ জাতি ভেদে আমাৰ বেলেগ বেলেগ ধৰণে মাৰে আমি ঘৰত বা অইন কেতিয়াবা এনেকৈ কিছুমানে আমাৰ ধৰ যেনেকৈ মুছলমান মানুহবোৰে যেনেকৈ আমাৰ হালাল দি হাঁহ কুকুৰা খাবলৈ মাৰে আৰু আমাৰ তেনেকৈ আমাৰ আমাৰ যাৰ আমি হিন্দু মানুহবিলাকে আমাৰ যেনেকৈ এনেকৈ হেৰি কৰিও মাৰে মৰাৰ পিছত আমি হাঁহ কুকুৰা খোৱাৰ আগত আমি গৰমপানীত হাঁহ কুকুৰা পাখিবোৰ গুচাবলৈ আমি গৰমপানীত আমি উতলাই লওঁ বা আমি হাঁহ কুকুৰা মৰাৰ পিছত আমি যে মাৰি আমি পাখিবোৰ নুগুচোৱাকৈয়ো আমি চেলায়ো খাব পাৰোঁ যেনেকৈ আমি মাংসটো লগতে পাখিবোৰ গুচিঅহাকৈ তেনেকৈ আমি যি খাব পাৰোঁ গুচাব পাৰোঁ আমি আৰু আমাৰ হাঁহ কুকুৰা আমি গৰমপানীত বা আমি যদি চেলাই যদি আমি নাখাওঁ অঁ তেনেহ'লে আমি গৰমপানীত কুকুৰা বা হাঁহটো মাৰি গৰমপানীত আমি উতলা গৰমপানী দি দিওঁ তাৰপিছত আমি পাখিবোৰ আমি হাতেৰে গুচাব পাৰোঁ ঠিক তেনেকৈয়ো আমি হাঁহ কুকুৰা মাৰোঁ আৰু আমাৰ তাৰ তেনেকৈ বহুত বহুত বেলেগ বেলেগ ধৰণে আমি বা হাঁহ কুকুৰা মাৰোঁ আমি তাৰপিছত আমি হাঁহ হাঁহ বা কুকুৰা আমি ঘৰত খাবলৈ আমি আলহী আহিলেও আমি হাঁহ কুকুৰা মাৰোঁ বা হাঁহ বা কুকুৰা আৰু মৰাৰ পিছত আমি বা হাঁহ কুকুৰা বা পাখিবোৰ গুচোৱাৰ পিছত কুকুৰা পাখিবোৰ গুচোৱাৰ পিছত আমি ধুনীয়াকৈ চাফচিকুণ কৰি আমি পুৰোঁ জুইত পুৰোঁ পাখি সৰু সৰু পাখিবোৰ আমি গৰমপানীত আমি দিলেও আমাৰ কিছুমান পাখি ৰৈ যায় ৰৈ যায় কাৰণে আমি এই আমি জুইত পুৰি দিওঁ পুৰাৰ পিছত আমি আকৌ গৰমপানীত ধুই লওঁ ধোৱাৰ পিছত আমি সেইটো হাঁহ বা কুকুৰাটো আমি চাফচিকুণকৈ আমি আকৌ পুৰাৰ পিছত আমি পাখিবোৰ গুচোৱাৰ পিছত আকৌ গৰমপানীত আকৌ এবাৰ ধুই লওঁ ধোৱাৰ পিছত আমি আকৌ জুইত পুৰোঁ কাৰণ আমাৰ তাত সৰু সৰু নোমবোৰ থাকি যায় থাকি যায় কাৰণে আমি আকৌ জুইত পুৰি দিওঁ জুইত পুৰি অনাৰ পিছত আমি আকৌ পানীত ধুই লওঁ কটাৰ আগতে তাৰপিছত আমি ভালকৈ চাফচিকুণ কৰি আমি কাটি বাচি কাটো বাচোঁ আৰু যোনবোৰ হাঁহ বা কুকুৰা মাংসৰপৰা যোনবোৰ নিজৰ বেয়া পেটু গু সেইবোৰ আমি খাদ্যবোৰ আমাৰ থাকি যোৱা খাদ্যবোৰ কুকুৰাটোৰ ভিতৰত বা হাঁহটোৰ ভিতৰত থাকি যোৱা খাদ্যবোৰ আমি ধুনীয়াকৈ আমি চাফচিকুণ কৰি আমি যে যে সুৰক্ষিত আমি কোনো কাৰো অসুবিধা নোহোৱাকৈ আমি সেইবোৰ বস্তু এটা নিৰ্দিষ্ট জেগাত পেলাওঁ তেওঁৰ যাতে কাৰো অসুবিধা নহওক সেইবোৰ আৰু সেইবোৰ তেওঁৰ খাই আকৌ পিছত হাঁহ বা কুকুৰা বোৰৰ যাতে একো অসুস্থ নহওক বেমাৰ আজাৰ নহওক বুলি আমি এটা নিৰ্দিষ্ট ঠাইত আমি ৰাখি দিওঁ ৰখাৰ পিছত ধৰিবৰ ৰখাৰ পিছত আকৌ আমি হাঁহ কুকুৰা মাংসবোৰ সৰু সৰুকৈ কাটো কটাৰ পিছত য'ত আমি হাঁহ কুকুৰাবোৰ সৰু সৰুকৈ মাংসবোৰ সৰু সৰুকৈ কটাৰ পিছত আমি ধুনীয়াকৈ আমি খাব পাৰোঁ তাৰপিছত আমি হাঁহ কুকুৰা আকৌ আমাৰ অন্য বেলেগ সম্প্ৰদায়বোৰে আমাৰ যেনেকৈ হালাল কৰে হালাল কৰাৰ পিছত তেওঁলোকৰ নিজৰ ধৰ্মৰ বৰ অনুযায়ী তেওঁলোকে সেই বেলেগ ধৰণে তেওঁলোকে মাৰে হাঁহ কুকুৰা বা যিকোনো কিবা খাবলৈ হ'লে বেলেগ ধৰণে মাৰে যেনেকৈ তেওঁলোকে হালাল কৰে হালল কৰি মেলি তেওঁলোকৰ নিজৰ হেৰি মতে যি বনাই বনাই বনাই মেলিয়ে তেওঁলোকে নিজৰ নিজৰ মতে বনাই মেলিয়ে খায় ঠিক তেনেকৈ আমাৰ প্ৰত্যেকৰে মৰা পদ্ধতিবোৰ হাঁহ বা কুকুৰা মৰা ঘৰত মৰাৰ পদ্ধতিবোৰ বেলেগ বেলেগ ধৰণৰ প্ৰত্যেক প্ৰত্যেক ঘৰতে বেলেগ বেলেগ ধৰণৰ আৰু যাতে এইটোৱে কওঁ যে যোনবোৰ আমাৰ পাখি বা হাঁহ কুকুৰা মৰাৰ পিছত যোনবোৰ লেতেৰা বস্তু যেনেকৈ পাখি বা পেটু এইবোৰ আমি য'তে ত'তে পেলাব নেলাগে এটা নিৰ্দিষ্ট জেগাত পেলাব লাগে সেয়াই মই ভাবোঁ